মই বিদ্যালয়ৰ বেগসমূহৰ সুবিধা অসুবিধাটোহে ক'ব বিচাৰিছোঁ বিদ্যালয়লৈ লৈ যোৱা বেগসমূহৰ আমাৰ সুবিধা আছে এই সুবিধাসমূহ হ'ল বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিতৰত কিতাপ বহী আৰু পানী বটল দুপৰীয়াৰ আহাৰ লৈ যাবলৈ সুবিধা হয় আৰু এই বেগসমূহ বিভিন্ন ৰং বিৰঙৰ হোৱা বাবে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ আগ্ৰহী হয় ইয়াৰ অসুবিধাসমূহ হ'ল আজি কালি দেখা যায় যে বিদ্যালয়ৰ বেগবোৰ বোৰ পাঠ্যক্ৰম পাঠ্যক্ৰম বেছি হোৱাৰ বাবে বিদ্যালয়বোৰৰ সময়সূচী ভালদৰে নিদিয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলে কিতাপ বহী লৈ যোৱা দেখা যায় সকলো কিতাপ বহী লৈ যোৱাৰ ফলত তেওঁলোকৰ বয়সতকৈ বেগসমূহৰ ওজন বৃদ্ধি ওজন বেছি হয় আৰু তেওঁলোকৰ বেগসমূহ ওজন হোৱাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ হয় অৰ্থাৎ ককালৰ বিষ বাহুৰ বিষ হোৱা দেখা যায় সেইবাবে শিক্ষাৰ পাঠ্যক্ৰমবোৰ পৰ্যাপ্ত পৰিমাণে হোৱাতো ভাল